কাৰণ চৰকাৰে কিছুমানক দিছে কিছুমানৰ কাৰণে আপোনাৰ আয়ুষ্মান কাৰ্ড আৰু তেনে কিবাকিবি কৰিছে কিন্তু সেইটো বীমা নহয় একছুৱেলী

এই স্বাস্থ্যৰ ক্ষেত্ৰত এটা সকাহ পাইছে কিছুমান কাৰ্ডৰ জৰিয়তে

আৰু সেই চাকৰীয়ালখিনিৰ যদি বেমাৰ আজাৰ হয় তেতিয়াহে তেওঁ কিবা এটা পাব মানে এইটো বেমাৰ আজাৰ নহ'লে তেওঁ একো নেপায় তেওঁৰ যিখিনি পইচা দিলে তেওঁ সেইখিনি পইচা গুচিহে যাব সেইটোত চৰকাৰৰ হে লাভ হ'ব যেন লাগিছে